মোৰ নিজৰ ফটোবোৰ কিছুমান মই নিৰ্দিষ্ট হাৰ্ডকপীত জমা কৰি ৰাখিছোঁ যাতে ভৱিষ্যতে কেতিয়াবা ফটোবোৰ চাবলে হ'লে নিজৰ সুবিধাৰ্থে মই ফটোখন চাব পাৰোঁ মোৰ বহুতো পুৰণি ফটো আছে পুৰণি ফটোবোৰৰ মনত এটা নতুন স্মৃতি দি যায় যি কেতিয়াও মুখেৰে প্ৰকাশ কৰিব নোৱাৰি কেতিয়াবা মই এজন ব্য়ক্তিৰ লগত মই ফটো মাৰিলোঁ ফটোখন মই বহুত দিন পোৱা নাই ফটোখন মই বহুত দিনৰ মূৰত কেতিয়াবা আকৌ হাৰ্ডকপীখনৰ মাজত দেখিলোঁ বাহ্ এইখন ফটো দেখোন মই আমুকৰ লগত মাৰিছিলোঁ তেতিয়া বন্ধুত্বটো মোৰ আকৌ গঢ় লৈ উঠে অ' সেই বন্ধুজনক মই দেখোন পাহৰি গ'লোঁ পাই আকৌ মই সেইজনক কণ্টেক্ট কৰিব বিচাৰোঁ তেতিয়া মই আকৌ সেই বন্ধুজনৰ লগত কথা কথা পাতিব বিচাৰোঁ বন্ধুৰ মাজত হেৰাই যোৱা সেই দিনটোৰ আকৌ এটা নতুন ৰূপলৈ গঢ় লৈ উঠে কেতিয়াবা সেই ফটোসমূহ দেখিলে পাহৰি যোৱা লগবোৰৰ আকৌ এবাৰ আনি আনিবৰ কাৰণে আমি সুবিধা পাওঁ আকৌ এবাৰ যাতে আমি লগ পাওঁ লগৰজনক আমি এবাৰ আকৌ যাতে তাৰ লগত কথা পাতিব বিচাৰোঁ সেইটো আমি সুবিধা পাওঁ আকৌ কেতিয়াবা কিছুমান মানুহে আকৌ ভ্ৰমণ কাৰ্য কৰিব খুব ভাল পায় কিছুমানে আকৌ ভ্ৰমণ কৰি খুব ভাল পায় সেই ভ্ৰমণ কাৰ্য কৰোঁতে মানুহে স্মৃতি হিচাপে কিছুমান ফটো তোলে সেই ফটোবোৰ যাতে কিছুমানে আকৌ নিজৰ কেমেৰাতেই ছেভ কৰি থয় আৰু কিছুমানে নিজৰ এখন এখন এলবামত উলিয়াই থয় মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই ক'বলৈ গ'লে মোৰ পুৰণা ফটোবোৰৰ লগতে মোৰ কিছুমান নিৰ্দিষ্ট স্মৃতি মই ৰাখিছোঁ সাঁচি ৰাখিছোঁ মোৰ কিছুমান পুৰণা ফটো মই এখন ফটোফ্ৰেমত মই বনাই ৰাখিছোঁ যাতে সেইবোৰ ফটো দেখিলে মই দিনটোৰ লগতেই মই সেই ফটোখনৰ কথাও মই মনত পেলাই দিব পাৰোঁ মনত পেলাই ল'ব পাৰোঁ সেই ফটোৰেই মোৰ জীৱনত এক নতুন স্মৃতি দি যায় আগৰ দিনত আগৰ দিনত ফটোবোৰ ইমান প্ৰচলন নাছিল আগৰ দিনত ফটো ইমান প্ৰচলন নাছিল কাৰণ আগৰ মানুহবোৰে হাতত ফোন বা কেমেৰা খুব কমেই আছিল কোনোবা কোনোবা অঞ্চলত বা এটা দুটা কেমেৰা বা ফোন আছিল সেইবোৰ সেইবোৰৰ গোট খাইয়ে মানুহে ফটো মাৰিছিল আগতে সেইবোৰ ফটোবোৰৰ মাৰি কোনোবায়ে কোনোবায়ে আকৌ এখন ফটো এলবাম কৰি বনাই ৰাখিছিল কিছুমানে আকৌ সেই কেমেৰাতেই ছেভ কৰি ৰাখিছিল কিন্তু আজিকালি চাবলৈ গ'লে প্ৰত্যেক মানুহৰ হাততেই এটা এটা স্মাৰ্টফোন হ'বলৈ ল'লে সেইটো খুবেই আজিকালি এটা প্ৰচলন হ'ব ল'লে এটা স্মাৰ্টফোন আৰু সেই স্মাৰ্টফোন হোৱাৰ পৰা মানুহৰ কিছুমান ফটো সাধাৰণতে তুলিব ল'লে বোলে আমুক জেগালে গ'লে মই এখন ফটো মাৰোঁ সেইখন ফটোক এলবাম বনাই নাৰাখি কেতিয়াবা ফোনতে ছেভ কৰি ৰাখে কিছুমানে আকৌ ডিপি দি থয় কিছুমানে আকৌ ষ্টেটাছৰ সহায়ত ফেচবুকৰ সহায়ত ইনষ্টাগ্ৰামৰ সহায়ত মানুহক প্ৰচলন কৰিব বিচাৰে ফটোখন আকৌ ছেভ কৰি ৰাখিব বিচাৰে আজিকালি ফেচবুকটো খুবেই প্ৰচলন হ'লে ফেচ যাতে গেলাৰীত ছেভ নাথাকিলেও যাতে ফেচবুকৰ একাউণ্টত মানুহৰ ফটোখন ছেভ কৰি ৰাখিব পাৰি তাৰ বাবে মানুহে যত্ন ল'ব ল'লে ফেচবুকটো বেছি প্ৰচলন হ'বলৈ ল'লে আৰু দিনক দিনে কেমেৰাবোৰো বন্ধ হ'ব ল'লে কাৰণ ফোনবোৰ মানুহৰ হাতে হাতে বেছিভাগ ফোন হ'ব ল'লে কাৰণ ফোনবোৰ হোৱা দেখি কেমেৰাটো মানুহৰ কিনিবৰ দৰকাৰ নোহোৱা হ'ল কাৰণ বহুত আজিকালি দামী দামী ফোন ওলাইছে সেই দামী দামী ফোনৰ বাবে কেমেৰাবোৰ প্ৰচলন খুবেই প্ৰচলন কম হৈ গ'ল কম হ'বলৈ ধৰিলে আগৰ দিনৰ ফটোবোৰৰ মাজত কিছুমান আবেগ জৰিত হৈ থাকে আৰু সেই ফটোবোৰ দেখিলে এটা ভাল মন মন মনত এটা ভাল স্মৃতি গঢ় লৈ উঠে সেই আবেগবোৰ কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি মানুহে কেতিয়াও প্ৰকাশ কৰিব পৰা নাযায় সেই আবেগবোৰ এটা মনতেই ৰৈ যায় আবেগবোৰ আবেগ হৈয়ে ৰৈ ৰৈ যায় পুৰণি ফটোবোৰৰ পুৰণা বন্ধুৰ আমি পুৰণা বন্ধুবোৰৰ লগত বন্ধু এটা নতুন বন্ধুলে ৰূপান্তৰিত কৰিব পাৰোঁ সেই বন্ধুজনক আমি পাহৰি যাওঁ বহুত দিন হ'ল সেই বন্ধুজনক মই দেখাই নাই সেই বন্ধুজনক মই মই ই মোৰ লগৰ আছিলে মই ইয়াক বহুতদিন দেখা নাই সেই ফটোখনৰ লগত তুলনা কৰিব পৰা যায়